হেল্ল ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰ হয়নে বাৰু মই আপোনালোকৰ ফ্লিপকাৰ্টৰ পৰা কাপ প্লেট অৰ্ডাৰ দিছিলোঁ যেতিয়া ডেলিভাৰী বয়ে কাপ প্লেট কেইযোৰ ঘৰত দিয়েহি মই খুলি চাওঁ আৰু তাৰপিছত দেখোঁ কাপ প্লেটকেইযোৰ ভাঙিলে আপোনালোকে বাৰু ভালদৰে পেকেজিং নকৰে নেকি সেইবাবে কাপ প্লেটকেইযোৰ আজি ভাঙিলে আৰু মোক এতিয়া আপোনালোকে পুনৰ কাপ প্লেট দিব নে ৰিফাণ্ড কৰিব